গাঁৱৰ আজিকালি গাঁৱৰ মানুহে সাংস্কৃতিক মূল্যৰ বেছিভাগ বুজা হৈছে সেইকাৰণে যেনে বহাগ বিহু বহাগ বিহুত বহাগ বিহুৰ হেৰি পা ফাংশ্যন পাতি ফেলে তাত আনন্দ উৎসৱ না কৰে সেই আনন্দ উৎসৱৰ মাজতে কিছুমানে আমাৰ যদিও আমাৰ সৌভাগ্য নহয় তথাপি ডেকা ল'ৰা কিছুমানে সুৰাপান কৰে কৰি কিছুমান নহ'ব লগা কাম কৰে মানুহৰ খং ৰাগ উঠে কিন্তু উপায় নাই আজিকালি ল'ৰা ছোৱালীৰ ল'ৰাবিলাকক কোনেও নমাব নোৱাৰে কিন্তু আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে বহুত আছে যেনে দুৰ্গা পূজাত আমাৰ সাংস্কৃতিক অনুষ্ঠান তাতেও পাৰা যায় সাংস্কৃতিক অনুষ্ঠানত গাঁৱৰ ল'ৰা ছোৱালী লগ লাগি অভিনয় কৰে যাত্ৰা অভিনয় মাতে সেইবিলাকত মানুহৰ মনোৰঞ্জন হেৰি কৰিব পাৰে